হেল্ল' অ আপুনি ফুটবলৰ প্ৰশিক্ষক হয়নে অ অ মই এই ফুটবল খেলিবলৈ মোৰ বৰ সপোনো আছে হেঁপাহো আছে এই মোৰ মানে খুব মানে হেঁপাহ আছে এই আপোনাৰ তাত জইন কৰিব পাৰিমনে বাৰু অ মোৰ বয়সটো সোতৰ বছৰ অ তাকে ভাবিছোঁ আপোনাৰ সেইকাৰণে আপোনাৰ লগত মানে কথা বতৰা পাতি লওঁচোন বাৰু বোলো অ

অ হয় হয়

অ অ অ হয় হয় ঠিক আছে বাৰু অ ঠিক আছে মই আপোনাৰ লগত যোগাযোগ কৰিম দেই অ অ হয় হয় মই তেতিয়াহ'লে আপোনাক অ মন্থলি দুহেজাৰ অ আৰু জইন ফিজ অ ঠিক আছে ঠিক আছে বাৰু তেতিয়াহ'লে আপোনাৰ লগত যোগাযোগ কৰিম